গান গাওঁতে মোৰ লগত সাধাৰণতে গীটাৰ তবলা হাৰমনিয়াম এইবোৰে থাকে কিন্তু মই বিশেষকৈ গীটাৰ লগতহে গান গাই ভাল পাওঁ কাৰণ গীটাৰখন মোৰ বহুত প্ৰিয় গীত গীটাৰ লৈ গান গাব পালে মোৰ বৰ ভাল লাগে আৰু মই প্ৰথম গীটাৰ বজাবলৈ শিকিছিলোঁ আঠ বছৰ আঠ ন বছৰ বয়সৰ বয়সতেই আৰু তেতিয়াৰ পৰা মোৰ গানৰ প্ৰতি আগ্ৰহী হৈছিলে আৰু সেয়েহে মই গীটাৰলৈ গান গাই বহুত ভাল পাওঁ